এদিন হঠাতে আমাৰ ঘৰলৈ কেইবাজনো আলহী আহিল মাৰ সম্পৰ্কীয় কিন্তু ঘৰত কোনো নাছিল আছিলোঁ মাথো মই তেওঁলোকে ভাত খোৱা প্ৰগেম লৈ আহিছিল মই একো চিন্তা নকৰি তেওঁলোকক বহিবলৈ দি ওচৰতে থকা দোকানখনলৈ গ'লোঁ য'ত মাংস বিক্ৰী কৰা হয় দোকানখনলৈ গৈ মই এক কেজি বইলাৰ মাংস লৈ আহিলোঁ আনি ঘৰ আহি পাই তেওঁলোকক চাহ তামোলৰ যোগান ধৰি তেওঁলোকক ক'লোঁ যে আপোনালোক অলপ সময় বহক ভাত খাই যাব আৰু মই ভাতত লাগিলোঁগৈ প্ৰথমতে ভাতখিনি প্ৰেছাৰত দি সেইখিনি ঠাণ্ডা হ'বলৈ দিলোঁ তাৰপাছত মই আলু পিয়াঁজ আদা নহৰু এই গোটেইখিনি কাটি মেলি আজৰি হ'লোঁ তাৰপিছত মাংসখিনি ভালকৈ ধুই কেৰাহী পাতি দিলোঁ কেৰাহীখন গৰম হ'বলৈ দিয়াৰ পাছত অলপ সময়ৰ পিছত তাত মই হিচাবত নিদিষ্ট পৰিমাণত মিঠাতেল দিলোঁ মিঠাতেলখিনি গৰম হোৱাৰ পাছত তাত পিয়াঁজ আদা নহৰু মিশ্ৰণখিনি গোটাই তাক সিজিবলৈ দিলোঁ আৰু বহুত সময় ভাজিবলৈ ললোঁ যাতে কেৰাহীত সেই মিশ্ৰণখিনি লাগি ধৰি নাযায় তাৰপিছত মই মাংসখিনি তাত দি দিলোঁ দি লৰাবলৈ ললোঁ তাৰপিছত অলপ হালধি আৰু নিৰ্দিষ্ট পৰিমাণত নিমখ আৰু জলকীয়া দি মাংসখিনি লৰাবলৈ ললোঁ বহুত সময় লৰোৱাৰ পিছত দেখিলোঁ যে মাংসখিনি ভজা হৈছে তাত মই কাটি থোৱা আলু টুকুৰাখিনি দি দিলোঁ তাৰপিছত আকৌ লৰাবলৈ আৰম্ভ কৰিলোঁ তেনেকৈ লৰাই অলপ সময়ৰ পিছত ঢাকোনখন দি আৰু উতলিবলৈ দিলোঁ প্ৰায় দুই তিনি মিনিটৰ মূৰে মূৰে ঢাকোনখন উদঙাওঁ আৰু লৰাই দিওঁ আকৌ অকণমান পানী দিওঁ আকৌ অকণমান লৰাই দিওঁ আকৌ ঢাকোনখন মাৰি দিওঁ তেনেকৈ মই প্ৰায় আধা ঘণ্টামান মাংস মিশ্ৰণখিনি ভাজিলোঁ তাৰপিছত দেখিলোঁ যে মাংসখিনি ভালকৈ ভজা হৈছে লগতে আলুখিনিও ভাজ খাই উঠিছে তাৰপিছত মই মাংসখিনিত অলপ কুহুমীয়া গৰমপানী দি আকৌ লৰা আকৌ ঢাকন দি দিলোঁ যাতে মাংসখিনিৰ ভিতৰত তেলখিনি আৰু মছলাখিনি ভালকৈ সোমাই যায় তেনেকৈ মই আৰু দহ পোন্ধৰ মিনিটমান থাকি আকৌ কম জুইত আকৌ অলপ পানী দি দিলোঁ তাৰপিছত আকৌ ঢাকোনখন দি মাংসখিনি উতলিবলৈ দিলোঁ তেনেকৈ মই আৰু দহ পোন্ধৰ মিনিটমান তেনেকৈ থাকি এইবাৰ এটা নিৰ্দিষ্ট হিচাবত পৰিমাণত মই পানী দি দিলোঁ আৰু ঢাকোনখন মাৰি মাংসখিনি উতলিবলৈ দিলোঁ এনেকৈ থকাৰ পিছত এবাৰ ঢাকোনখন দাঙি চাই দেখিলোঁ যে মাংসখিনি সুন্দৰভাৱে খাব পৰাৰ উপযোগী হৈছে তাৰপিছত মই আলহীক ধুনীয়াকৈ সন্তুষ্ট কৰি ভাত পানী খোৱাই আজৰাই পঠিয়াই দিলোঁ মোৰ অভিজ্ঞতা বুলিবলৈ বৰ বিশেষ একো চিন্তাৰ কাৰণ নাই যিহেতুকে মই মাংস বনাওঁ বুলি মোৰ এটা ঘৰখনত ভাল নাম আছে